ফুলৰ ছবি আঁকিছিলোঁ কৃষ্ণ ছবি আঁকিছিলোঁ কলগছৰ ছবি আঁকিছিলোঁ ঘৰৰ ছবি আঁকিছিলোঁ প্ৰাকৃতিক দৃশ্য আঁিছিলোঁ এনেধৰণৰ ছবিসমূহ প্ৰায় আঁকিছিলোঁ ৰঙিল ৰঙিল কাাট পেঞ্চিল আৰু ডাত কাগছৰ সহায়ত এখন ছবি প্ৰস্তুত কৰা হয় ছবিখন প্ৰস্তুত কৰি কৰাৰ পিছত ৰঙিল কৰি দিলে উজ্জ্বল হৈ পৰে উজ্বল হৈ পৰে আৰু ইয়াৰ ছবিসমূহ দেখিবলৈ বৰ ভাল লাগে ছবি বিভিন্ন ধৰণৰ আছে যেনে প্ৰাকৃতিক দৃশ্য নদী কলগছ ঘৰ বিভিন্ন ধৰণৰ ছবি দেখা পোৱা যায় লগতে পেঞ্চিল আৰ্ট পেপাৰ আৰু ৰঙ কাটাৰ এইবোৰৰ সহায়ত ছবি এখন প্ৰস্তুত কৰি তোলা হয় ছবিসমূহ ছবিসমূহত বৰ এটা ধুনীয়া দৃশ্য পৰিস্ফুত হৈ উঠে ছবিসমূহ দেখিবলৈ বৰ ভাল লাগে

ছবি এখন ডাঁত কাগজত আঁকিলে ছবিখন লেতেৰা নহয় আৰু ছবিখন পৰিষ্কাৰ হৈ থাকিলে দেখিবলৈ সুন্দৰ এটা মনোমোহা পৰিৱেশ দেখা পোৱা যায় ইয়াৰ ধাৰা ছবি এখন আঁকিব পাৰি আৰ্ট কাগজৰ সহায় ছবিখন আঁকিলে কাগজখন পেপাৰখন আৰ্টখন ধুনীয়া হৈ পৰে ছবিসমূহত ধৰি লওক পেঞ্চিলে আৰ্টখন কৰিলে তাৰপিছত ৰঙিল কৰি কালাৰ কৰি দিলে ইয়াৰ ধাৰা ছবিখন বৰ ধুনীয়া এটা হেৰি হৈ উঠে বৰ ধুনীয়া ৰঙিল হৈ উঠে ছবিখন দেখাাতো ভাল লাগে আৰু কালাৰ কৰি দিলে উজ্জ্বল হৈ পৰে ছবিসমূহ পৰিষ্কাৰকৈ আঁকিব লাগে পৰিষ্কাৰকৈ আঁকিলেে দেখিবলৈ ভাল লাগে ছবিসমূহত প্ৰায় পেঞ্চিল ব্যৱহাৰ কৰিব পাৰি পেঞ্চিলৰ সহায়তে ছবি অঁকা হয়